এবাৰ আমাৰ গাওঁৰ এঘৰ পৰিয়ালৰ মাজত মানে গাঁৱতে গাওঁ গাঁৱতে ভাই ককাই ভিতৰতে মানে মাটি বাৰীৰ লগতে কাজিয়া লাগিল কাজিয়া লগাত তেওঁ তেওঁলোকে মাটি বাৰী ভাগ কৰিবলৈ বিচাৰিলে ঘৰ দুৱাৰ ভাগ কৰিবলৈ বিচাৰিলে বিচৰাত মানে তেওঁ তেওঁলোকে মানে তাতে অলপ অকামিলা হৈ মানে কাজিয়া পেছাল লাগিলে কাজিয়া পেছাল লগাৰ পিছত তেওঁলোকৰ মানুহবিলাক গোট খালে কিহৰ হুলস্থূল হৈছে কাজিয়া এনেকুৱাত হওঁতেই মানে তেনেকুৱাত তেওঁলোকে কি কৰিলে গাঁৱৰ মানে অলপ হতা পতা হোৱা হোৱা দিয়ে হ'ল আও তেনেকুৱা সময়তেই তেতিয়া মানুহবিলাক আহি আকৌ তেওঁলোকৰ কাজিয়াবিলাক হেৰি কৰি দিলে দি কৰি লৈ তেওঁলোকঅ আকৌ মানুহ আহি মা মোকাবিলা কৰি দিয়া হ'ল সমাজ বহি সমাদ বহি মাটিবিলাক ভাগ কৰি দি তেওঁলোকক কেনেদৰে ভাগ কৰি দিব লাগে কোনে কোনফালে পাব লাগে তেনেকে ভাগ কৰি দিয়া হ'ল আমাৰ এটা নিয়ম আছে আমাৰ ককাই ভাই ভাগ কৰিলে বেলেগ হ'বলৈ হ'লে মাটিবিলাক ভাগ কৰা হয় সেই ভাগবিলাক হৈ ডাঙৰটোৰ এবিঘা মাটি যদি ভাগ কৰিবলগীয়া হয় ঘৰৰ ভেঁটিটো ডাঙৰটোৰ পূবফালে পৰে এটা ছাইড এটা সৰুটোৰ ফালে দুটা ভাগ হ'লে পশ্চিম ফালে হ'ল সৰুটোৰ ভাগ ভাগ পায় আৰু নহ'লে ডাঙৰটো উত্তৰ পালে পাব সৰুটোৱে দক্ষিণ ফালে পায় তেনেকুৱাকে চব ভাগ কৰি দিয়া হ'ল ভাগ কৰি মোকাবিলা কৰি তেওঁলোকক দিয়া হ'ল হোৱা পি হোৱা পিছত আকৌ তেওঁলোকে সেইমতে তেওঁলোকে ঘৰ দুৱাৰ বান্ধি ককাই ভাই ভাগ কৰিও হয় আৰু আমাৰ গাঁৱৰ গাওঁবুঢ়া আহে গাওঁবুঢ়াই লিখা পঢ়া কৰি দিয়া হয় যিহাতে এনেকৈ মাটি বাৰী লগত বা ঘৰ দুৱা লগত মানে কাজিয়া পেছাল কৰিব নেপায় বুলি সক ৰাইজৰ মাজতে তেওঁলোকক আঁঠুলৈ সেআ কৰো সেআ ধৰায় কোনোদিনে এইখন যাতে এনেকে কাজিয়া কৰিব নেবাব ভাই ককাই সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে সকলোৱে একেলগে মিলি কৰি খাব লাগে ককাই ভাই বুলি মানে এনেকে সকলোৱে মিলাই মেলি গাঁৱৰ গাওঁবুঢ়া লৈ সেৱা ধৰাই তেওঁলোকক মানে মোকাবিলা কৰি তেনেকে ৰখা হয় আৰু